এ অসমীয়াত বহুত ফকৰা যোজনা আছে মোৰ মানে কিছুমান আমি সৰুতে পঢ়িছিলো যেনেকৈ নাচিব নাজানে চোতালখন বেকা মানে এই কথাটো কি হ'ল কিছুমান মানুহে কি কিবা কাম কৰিবলৈ চেষ্টা কৰে কামটো কৰিব নোৱাৰিলে কি কয় এ এইখন বেয়া এনেকৈ বুলি কৈ দিয়ে কিন্তু সেইটো চেষ্টা নকৰে যেনেকৈ মানে শিয়াল এটাই যে আঙুৰ খাবলৈ গৈছিল আঙুৰখিনি গৈ নাপালে নাপাই পেলাই ক'লে যে এই আঙুৰখিনি টেঙা তেনেকুৱা ধৰণৰ কিছুমান কথা আছে আকৌ আছে এটা ৰাইজে নখ জোকাৰিলে নৈ বয় ৰাইজে নখ জোকাৰিলে নৈ বয় মানে যিকোনো এটা কাম মানুহে যেতিয়া চবেই মিলি পেলাই কৰে সেইটো কেতিয়াও নোহোৱাকৈ নাথাকে এনেকৈ এ এদিন এ এজন বুঢ়াই তেওঁৰ চাৰিজন পুতেকক মাতিলে মাতি পেলাই ক'লে যে লাঠ এবোজা খৰি দিলে খৰি দিলত তাৰপিছত এটা ল'ৰাক ক'লে যে এডাল ভাং চাৰিডাল চাৰিটা লৰাকে এডাল এডালকৈ দিলে চাৰিওটাই ভাঙি দিলে কিন্তু এবাৰ মুঠ কৰি এটা ল'ৰাক ভাঙিবলৈ দিলে কিন্তু সেই লৰাটোৱে সেই মুঠ খৰিখিনি অকলে ভাঙিব নোৱাৰিলে চাৰিওটাকে মাতি পেলাই যেতিয়া খৰি বোজাটো ভাঙিবলৈ দিলে তেতিয়া সেই লৰ কি কয় বোজাটো ভাঙি থাকিলে সেইকাৰণে কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয় তাৰপিছত কৈছে কি পচলাতে দাঁত ভাঙে কিছুমান কথা আমি সদাই জানো কিন্তু আমাৰ মানে কি হয় কেতিয়াবা সেইটোৰে সমস্যা হৈ যায় যে আমি সদাই জানো সদাই কি কৰি থাকো চববোৰ কাম কিন্তু কেতিয়াবা সেই কামটো কৰিবলৈ গ'লেই সেই কামটো হৈ নুঠে সেইকাৰণে কয় যে পচলাতে দাঁত ভাঙে আৰু যত্ন কৰিলে ৰত্ন পায় আমি যিমান চেষ্টা কৰিম আমি যি যিকোনো কাম বা পঢ়া শুনা ক্ষেত্ৰতেই হওক বা যিকোনো হওক আমি যত্ন কৰিলেহে তাৰ ফলটো পাওঁ যেনেকৈ আমি যদি ভালকৈ পঢ়া শুনা কৰো নিয়মিত পঢ়া শুনা কৰো স্কুল যাওঁ কলেজ যাওঁ তাৰপিছত চব যাওঁ তেতিয়াহ'লে আমি যদি মানে ছিনচিয়ৰ্লি কামবিলাক কৰো তেতিয়া সেই কামটো হৈ উঠিবই সেইকাৰণে কয় যে যত্ন কৰিলেহে ৰত্ন পায়